অঁ জনাবচোন অঁ হয় হয় ভাল তাৰ মানে মই এইটো হলচেলকে মই চব্জিটো বিক্ৰী কৰোঁ মই প্ৰডাকশ্যন কৰোঁ প্ৰডাকশ্যন কৰি মই হলচেল ৰেটত মই বিক্ৰী কৰোঁ হয়

অঁ মোৰ তাততো এভেইলএবল সকলোখিনি বস্তুৱে মোৰ তাত এভেইএবল থাকে কাৰণ মোৰ ইয়াৰ পৰাই নহয় বেলেগ বেলেগো খেতিয়ক বন্ধু আছে লাগিলে মই এভেইলএবল কৰাই দিম যি যি লাগে অঁ তিয়ঁহো মই এতিয়া কৈ দিছোঁ যে ফৰ্টি কৰি বেছি আছোঁ পাঁচ চাৰি বিছ দুশ টকা জলকীয়া আপোনাৰ অঁ একদম লোকেলটো লোকেলটো হ'লে কিলো ডেৰশকৈ পাব আপুনি হয় হয় হয় হয় এই বৰষুণৰ পানীয়েৰে বাৰিষা আহি গ'ল ন পানী আহি গ'ল গছবিলাক মৰি গ'ল এতিয়া মৰি যোৱাৰ কাৰণে এই বজাৰত বিশেষকৈ নায়েই প্ৰডাকশ্যন এভেইলএবল নাইয়েই সেই কাৰণে এতিয়া দামটো বি বি বিশেষ বেছি হৈ গৈছে আৰু আমি ষ্টক ষ্টক কৰি ৰাখিব লাগে ন তাতো সেনেকৈই কাৰেণ্টৰ ফিজ চিজ দিব লাগে শীতলী গৃহত ৰাখিব লাগে এনেকৈ অলপ প্ৰব্লেম হয় আৰু

মানে কম মানে কম কৰিব নোৱাৰি কাৰণ আমাৰ বস্তুটো অৰ্গেনিক হয় ন সেইকাৰণে কাৰণ আমিও চলিব লাগিব খেতি কৰিবলৈ এতিয়াতো আমাৰ বিশেষকৈ খেতি কৰিব পৰা জেগা নায়েই আৰু ছমাহ মান পৰ্যন্ত খেতি কৰিব পৰাকৈ নাথাকিবই সেই কাৰণে প্ৰাইজটো অলপ বেছি হৈ যায় আৰু হয় হয় হয় হয় কালি তেনেহ'লে আহি যাব কালিলৈ চাই দিম মই অঁ অ'কে অ'কে